মাংস খোৱাটো খায়েই আছে কিন্তু বেপাৰী লছ হোৱা নাই মাংস নিৰামিচ খালেও মাংস খায়েই আছে বেপাৰী তাৰমানে লছ নাই হোৱা আমি লোকেল মুৰ্গী খাওঁ বেমাৰ নহয় বুলি কয় কিন্তু ব্ৰইলাৰ খালে বেমাৰ হয় বুলি কোৱাৰ কাৰণে লোকেল মুৰ্গী খাওঁ তেওঁ নিৰামিষ খোৱাবিলাক নিৰামিষ খায়েই আছে তেওঁ ব্ৰইলাৰ মাংসটোও বিক্ৰী হৈয়েই আছে কিন্তু দামটো সমানেই অলপ বেছি আছে আমাৰ লোকেল মুৰ্গীটো দাম বেছি কিন্তু সেইকাৰণে হেৰি ব্ৰইলাৰ মুৰ্গীটো খায় খোৱা কাৰণে এতিয়া আমাৰতো লোকেল মুৰ্গীৰ দাম সেই আমি খাওঁ আৰু লোকেল মুৰ্গীয়ে বেমাৰ নহয় বুলি কয় সেইকাৰণে লোকেল মুৰ্গী আমি খাওঁ কেনে আকৌ হেৰি ব্ৰইলাৰ মুৰ্গীটো বেছা বেপাৰী ধৰি লোৱা বেছিয়ে আছে নিৰামিষ খুৱাই খাই আছে মাংস খুৱাই খাই আছে কিন্তু মাংস খোৱা মানুহ বহুত আছে কি মাংস খাই সেইটো নাজানো কেলে ব্ৰইলাৰ মুৰ্গীটো সদায় বিক্ৰী কৰে আমাৰ লোকেল মুৰ্গীটো কম বিক্ৰী হয় আমি দাম বেছি কাৰণে কিনিব খো নোখোজে সেইকাৰণে ব্ৰইলাৰ মুৰ্গীকে খাই গৈ কিন্তু আমাৰ ব্ৰইলাৰ মুৰ্গীয়ে দাম বেছি সেইকাৰণে কোনো নাখায় খাই যদিও কম